অঁ কোৱাচোন অঁ কেতিয়ালৈ যাম বুলি কৈছে বা

অঁ এসপ্তাহমান পাছত হ'লে যাব পাৰিম অঁ ক'ব নালাগে মই যাম বাৰু অঁ অঁ বস্তু পাতি লৈ যাব লাগিব অঁ অঁ অঁ অঁ হ'ব নহ'লে